বায়ু চলাচলৰ ওপৰত আমি খুব গুৰুত্ব দিবলগীয়া কথা কাৰণ হাঁহ কুকুৰাৰ বায়ু বতাহ বা বায়ুৰ ওপৰত খুব গুৰুত্ব দিবলগীয়া হয়

তেনেদৰে আমাৰ উৎপাদনশীলতাত বহুত প্ৰভাৱ পেলাব

ঠাণ্ডা নেবাবৰ কাৰণে আমি